অঁ হেল্ল' উজ্বলা বাইদেউ নি অঁ আপুনি কিবা মোৰ পইচা বিচাৰিছিলে নেকি আপুনি অঁ দিব পাৰিম দিলেতো আজিকালি ধাৰ ল'লেতো বহুতখিনি কাম কৰিব লাগিব ন দলিলতো চাইন লাগিব দলিল এখন কিনিব লাগিব দলিলত চাইন মাৰিব নহ'লেতো ধাৰ ল'লে কিছুমান মানুহে নিদিয়ে ন ধাৰ সেইকাৰণে দলিলত চাইন মাৰিব লাগিব কি আপুনি লোন চোন নেপালে নেকি অঁ অঁ তাৰপৰা কম হৈছে মানে অঁ অঁ অঁ অঁ অঁ অঁ ঠিক আছে দিম অঁ অঁ অঁ অঁ মোক তেনেকে দিব লাগিব মই খুব কম সুদত পইচা দিওঁ দলিলত চাইন এটা মাৰি ল'লেই হ'ব কম সুদতে দিওঁ হেৰি পইচাটো ঠিক আছে মই তেতিয়া মই আপুনি যদি ফেক্টৰী খুলিবলে বিচাৰিছে আপুনি ভালেই হেৰি কৰি অঁ অঁ অঁ অঁ অঁ মই বেংকৰ সেইবিলাকতকৈ আমিতো মই কম হেৰিতে দিওঁ মানে পইচাটো ধাৰ আজিকালি দলিলখনেই মেইনটো দলিলত চাইন এটা মাৰি কিনে আপুনি পইচাটো লৈ যাবহি অঁ পইচাটো অঁ কেনে মই মানে কি ধৰণে ঘূৰাব লাগে মানে যেনেকে বেংকৰ হেৰিটো ঋণটো মানে ঘূৰাওঁতে যে খুব কম সুদত দিয়ে যে আমি খুব কম সুদত ঋণ দিওঁ কম সুদৰ ঋণ দিলে আপুনি ভালেই পাব বেংকতকৈ আপুনিতো এতিয়া লোন মাৰোতেতো আপোনাৰ গম পাইছে ন বহুত বেংকত ঋণ ঋণত হেৰি লয় সুদ লয় অঁ ভালে ভালেই কাম কৰিছে আপুনি দেই ফেক্টৰী এটা খুলি কিনে আপুনি বহুত মানুহ এতিয়া পাতঘৰ কৰ্মচাৰী কৰ্মচাৰী ৰাখিব পাৰিব তাৰপৰাতো লাভাৱিতও হ'ব তাৰপৰাতো ন সেইখিনি পইচা আপুনি পাছত ঘূৰাব পাৰিব ঋণ মাৰিব পাৰিব আকৌ ধৰ যিখিনি আপুনি মোৰ পৰা ধাৰ লৈছে সেইখিনিও মাৰিব পাৰিব সেইটো কাৰণে আপুনি ভালেই হেৰি ভাবিছে আপুনি উপাৰ্জনৰ হেৰিটো অঁ অঁ অঁ অঁ অঁ মই এইখিনিত নাই নাই মই দিম ধাৰ দিওঁৱে ধাৰ দিলে মানে তো আপুনি যিমান যি হ'লেও হেৰি নাই আপোনাৰ কাৰণে ধাৰ দিমেই আপোনাক চিনিও পাওঁ আপোনাক ধৰক অঁ নহয় মই বৰ বেছি দূৰৰ মানুহক নিদিওঁ বৰ বাহিৰৰ মানুহবিলাকক নিদিওঁ মানে দূৰ জেগা কিছু মানে ধাৰ চাৰ লৈ কিনে কিছুমান মানুহ ঋণ ধাৰ লৈ কিনে যায়গৈ বেলেগলে পলাই যায় নহয় মানুহে সেইটো কাৰণে আমি বেছি দূৰৰ মানুহক নিদিওঁ মানে ধাৰ আপুনি এতিয়া মই অলপ চিনি পাওঁটো আপোনাক যিমানযি হ'লেও সেইটো কাৰণে আপুনি মোৰ পৰা পইচাটো ধাৰ লৈ যাবহি ফ্ৰেক্টৰী খুলিম বুলি ভাবিছোঁ যেতিয়া অঁ অঁ অঁ ভালেই আপুনি সুবিধাটো ভাবিছে অঁ সুবিধাটো ঠিকেই ভাবিছে আপুনি বহুত সময়ত পাছত লাভাৱিতও হ'ব বহুত কৰ্মচাৰীও ৰাখিব পাৰিব ফেক্টৰীত অঁ আগবাঢ়ি যাব পাৰিলে আপোনাৰ ঘৰৰ পৰিয়াল গোটেই অঁ সুবিধা পাব অঁ অঁ অঁ নহয় নহয় আজি ঠিকেই ভাবিছে আপুনি এতিয়া ইমান ডাঙৰ এটা হেৰি ফেক্টৰী এটা খুলিবলে বিচাৰিছে আপুনিতো ঠিকেই কাম হেৰি ভাবি লৈছে সেইটো পৰা পালো আজিকালি বহুত লাভাৱিত হ'ব পিছত লাভাৱিত হ'লে আপোনাৰ কৰ্মচাৰীবিলাকো ভালেমান কিজন কৰ্মচাৰীও সংস্থাপন পাব সময়ত পাছত সেইবিলাক ঋণ চিনবিলাকো ধাৰ মাৰি মেলি হেৰি পাছত নিজৰে হ'ব ন অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ